যাম যাম যাম কোন কোন যাবি মানে এই ইউকেণ্ডতে যাম মিলাই লৈ কেনে নহয় গাড়ী দি যাম আৰু কাবাই কাবাই যাব ন দুই একজন বুজি পাইছি খৰচা মোটামুটি এ খৰচা মানে কি এখন আমিতো দুদিনমান থাকিম ন দুদিনমান থাকি যিখিনি শ্বিলঙত যাম ডাউকীত যাম এইবিলাক চব এইবিলাক ঘূৰি আহিম কোনো মানে এইবাৰ উইকেণ্ডতে যাওঁ উইকেণ্ডত বাৰু শনিবাৰ ৰবিবাৰ চাই নহয় আৰু বাকী যে কিবা কয় আৰু দুই একজনমান ওলাব খিনিও যাম বুলি কৈছে আৰু কি হয় অঁ ফেমিলি হিচাপে যাম আৰু মিলি কেনে অঁ কালি আলোচনাটো কৰিম দে অঁ গাড়ীটো খৰচৰ মোটামুটি ধৰ ইয়াৰ পৰা আমি এই কি কৰি ল'ম এই ডাইৰেক্ট এই ভাড়া গাড়ী মানে কি কয় এই সৰু গাড়ী ঠিক কৰি ল'ম ট্ৰেভেলাৰ ঠিক কৰি লৈ কিনে যাম আৰু কি নহয় অঁ থাকপা লাগিব দুই ৰাতি তোৰ এক শ্বিলং যাম শ্বিলঙৰ পৰা ডাউকী যাম এনেকৈ ধৰ অঁ ন কালি ডিছকাশ্যন কৰিলে হ'ল ডিছকাশ্যন কৰি যিখিনি হয় খৰচা পাতি শ্বিলং শ্বিলং অঁ হিল ষ্টেচন যাম আৰু কি শ্বিলং যাম তাৰ চেৰাপুঞ্জী বা কি ত ডাউকী বা ঘূৰি আহিম কি তেতিয়া গাটো ধুব লাগিব এ তাতে চাফা জেগা আছে ন এটা পানী এটা ডাউকীত সেইটো চাম অঁ কালি দিম দিম দিম অঁ নিশ্চয় খৰচা মোটামুটিটো ধৰ একজনৰ মোটামুটি টেন থাউজেণ্ডটো মোটামুটি আপ টু ছেভেন থাউজেণ্ড টেন থাউজেণ্ড যাবই অঁ শ্বিলং ফিক্স শ্বিলং ফিক্স অঁ দে বঢ়িয়া দে